ভাৰতবৰ্ষ এখন আদি যুগৰ পৰাই ধৰ্ম প্ৰধান দেশ য'ত সনাতনীসকলে আগৰ পৰাই বসবাস কৰি আহিছে ইয়াত বিভিন্ন ধৰ্মালম্বী লোকে বাস কৰে বিশেষকৈ ভাৰতবৰ্ষত চাৰিখন ধাম বাৰ জ্যোতিৰ লিংগ একাৱন্নখন শক্তি পীঠৰ কাৰণে ভাৰতবৰ্ষ আগৰ পৰাই জনাজাত মই বিশেষকৈ অসমৰ পৰাই যিহেতু মই একাৱন্নখন শক্তি পীঠৰ ভিতৰত অন্যতম মা কামাখ্যাৰ বিষৰ বিষয়ে নোকোৱাকৈ থাকিব নোৱাৰিম বৰ্তমান ইয়াত অম্বুবাচী মেলা চলি আছে মা কামাখ্যা ধামত এইটো প্ৰত্যেক বছৰেই এটা ভাৰতবৰ্ষত সকলো ৰাজ্যতেই পালন কৰি অহা এটা উৎসৱ বিশেষকৈ আমাৰ কামাখ্যা মাৰ নামত উৎসৰ্গিত বা কামাখ্যা মাৰ নামৰ যিবিলাক ভক্তগণ অছে তেওঁলোকে শক্তিৰ উপাসনা কৰি বা মাক উপাসনা কৰি জীৱনটোত বা তেওঁলোকৰ যি সাধনা আছে সেইবিলাক একদম মানে এটা উচ্চস্তৰত আৰু এটা ঈশ্বৰীয় শক্তি এটা লাভ কৰাৰ উদ্দেশ্যে মানে মাক উপাসনা কৰি আহিছে যিহেতু এইটো এটা অন্যতম শক্তি পীঠ মা সতীৰ দেহৰ অংগৰো ইয়াতে পূজা কৰা হয় যাৰ পৰাই আমাৰ সকলোৰে উৎস হৈছে আৰু সেই যোনি পীঠকেই আমি ইয়াতে উপাসনা কৰোঁ অসমবাসী হওক বা ভাৰতবৰ্ষৰ বিভিন্ন লোক ইয়াত আহি একলগ হয় মাক উপাসনা কৰে আৰু চাৰি দিনৰ অন্তত মাৰ দোৱাৰ খুলি যেতিয়া খোলা হয় তেতিয়া মাক সকলো ভক্তই দৰ্শন কৰি নিজৰ জীৱন ধন্য বুলি ভাবি আহিছে আৰু মইয়ো ভাবোঁ মা কামাখ্যা মা কামাখ্যাৰ আশীৰ্বাদতে সকলোৰে মংগল হৈ আছে অসমৰ দশোদিশে অসমৰ নামো উজ্জ্বল হৈ আছে আৰু সদায় সকলো সুখী থাকক মা কামাখ্যাই সকলোৰে মংগল কৰক ধন্যবাদ